এখন কিতাপ শেষ কৰিবৰ বাবে সেই কিতাপখন কি বিষয়ৰ কিতাপ কি বিষয়বস্তু আছে সেইয়া জনাতো প্ৰয়োজন সাধাৰণতে এখন ভাল কিতাপ পঢ়িবৰ বাবে তিনি তিনিৰ পৰা পাঁচ দিনৰ ভিতৰত শেষ কৰিব পৰা যায় মই সাধাৰণতে একেৰাহে তিনি ঘণ্টা কিতাপ পঢ়িব পাৰোঁ আৰু মোৰ কোনো মাহিলি সাপ্তাহিক লক্ষ্য নাই মই যেতিয়াই এখন ভাল কিতাপ পাওঁ সেই কিতাপখন মই যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ